মই গুঠামেলা বা চিলাই কৰাটো খুব ভাল পাওঁ মোৰ এনে ধন উপাৰ্জন কাৰণে নহয়

কাম সেই গুঠা মেলাই হেৰিয়াৰ কাৰণে মোৰ কোনো অসুখ বিসুখো আজিলৈকে হোৱা নাই চকুৱেও গণ্ডগোল কৰা নাই কিন্তু মই এইবোৰ কৰি পেলাই ভাল পাওঁ কাৰণেই কৰি থাকোঁ মই গুঠো চুৱেটাৰ গুঠো ফুল কৰোঁ গাৰুৱাৰত ফুল কৰোঁ তাৰ পৰা শৰাই থকা গুঠো এইবিলাক গুঠি মেলি বা সূতাৰে কুৰু ছাৰে সূতাৰে মই ব্লাউজ গুঠো